যাবিনা অঁ যাম তাকেতো সেইকাৰণে মোৰ লগ নাই না সেইকাৰণেতো ফোন কৰিছিলোঁ অঁ এটামানত যাম দে অঁ কি পিন্ধি যাবি কি পিন্ধি যাবি তই কচোন আগতে হয় নেকি দিম বাৰু ক'ৰ পৰা আনিছা কিমান পৰছে অঁ কিমান পৰছে চৈধ্যশত লগত মই কেনেকে যাম ঐ নতুন কাপোৰ এই মই তোৰ লগত যাব নোৱাৰিম নতুন মোৰ পুৰণা মোৰ পুৰণা কাপোৰ পিন্ধি মই

অঁ অঁ অঁ অঁ অঁ অঁ অঁ গম পাইছোঁ অঁ অঁ হেৰি প্ৰেজেণ্ট কি লৈছা ঐ না দুয়ো আমি একেলগে লৈ যাম প্ৰেজেণ্টো লগ হৈ অঁ বেলেগ বেলেগকে নিম হয় তথাপিও আমি তেতিয়া অঁ অঁ হ'ব আমি দোকানত গৈ একেলগে যাম দেই ছোৱালীৰ বিয়া কুকাৰ দেং নেকি এটা

ভালেই হ'ব ভালে লাগব ভগৱানৰ ফটো চবেই দিব তথাপি কুকাৰটোও কামত আহিব

ঠিকে আছে দে ভালেই ভাবছা মাক মই লগে ধৰা নাই লগ ধৰিলে যাব কিজানি তোৰ লগত কোনে যাব আৰু অঁ দে দে গলত পিন্ধা কি পিন্ধি গলত একে হৈ যাব লাগব ন দুইয়ে

আছে আছে

অঁ হ'ব দে অঁ গামখাৰু আৰু অঁ আছে আছে আছে

বিয়াত যাম ষ্টাইল কৰি যাম অঁ বিয়াত যাম ষ্টাইল কৰিয়ে যাব লাগব কিন্তু যাব কিজানি কিয় নাযাব মই সুধিম দে বাৰু অঁ হ'ব দে কিন্তু সেই সময়ত আহিবি হা ভাল লাগে অঁ ভাল লাগে ভাল লাগে অঁ ঠিকে আছে দে আহিবি কিন্তু সোনকালেই অলপ সোনকালে আহি মানে বহিম অলপ সময় বিয়াত ঠিক আছে ঠিকেই আছে দে বাই বাই